হাঁহ কুকুৰাৰ বিষয়ে ক'বলৈ গ'লে মই প্ৰধানতে হাঁহৰ বিষয়ে ক'ব বিচাৰিছোঁ যিহেতু হাঁহ আমি হাঁহ আমি প্ৰায় পুহোঁ হাঁহৰ বিষয়ে ক'বলৈ গ'লে আমি প্ৰথমতে আমি ঘৰুৱা হাঁহবিলাকহে চিনি পাইছিলোঁ তাৰপিছত হাঁহ আমাৰ এবাৰ বেলেগ প্ৰজাতি এটা আনিলে আপোনাৰ কৃষি ডিপাৰ্টমেণ্টৰ পৰা আপোনাৰ চাইৰা চামিলি বুলি হাঁহ এবিধ আনিলে এই হাঁহবিধে আপোনাৰ উমনি নলয় হাঁহ বিধে প্ৰায় বছৰটোত আপোনাৰ বাৰ মাহৰ ভিতৰত বাৰ মাহ মানেই কণী পাৰি থাকে কণী পাৰি থাকে তেখেতসকলে এই মানে হাঁহ হাঁহবিলাকে হাঁহবিলাকে আপোনাৰ উমনি নহয় তাৰপিছত লাহেকে আমাৰ হাঁহবিলাকৰ বেলেগ বেলেগ প্ৰজাতি আহি থাকিলে তাৰপিছত আহিলে আপোনাৰ এটা হাঁহ আহি গ'ল আপোনাৰ ব্ৰইলাৰ হাঁহ ব্ৰইলাৰ হাঁহবিলাক যিহেতু ব্ৰইলাৰ হাঁহবিলাক খোৱাৰ কাৰণে হয় যিহেতু হাঁহবিলাক তেখেত ব্ৰইলাৰ হাঁহবিলাকৰ আপোনাৰ চাপৰ তুঁহগুৰি এনেকুৱা ধৰণৰবিলাক আমি প্ৰডাক্ট খুৱাইছিলোঁ মানে প্ৰডাক্ট মানে তেখেতলোকৰ হাঁহবিলাকৰ খাদ্য আৰু তাৰপিছত আমি যিটো চায়েৰ চেমেলী আছিলে চায়েৰ চেমেলীলাকক আমি খুবমতে এটা সময়ত আমি প্ৰথমতে চাপৰ খুৱালোঁ তাৰপৰা তুঁহগুৰি থাকেই আমাৰ তুঁহগুৰি খোৱালোঁ বা কেঁচু খুৱাইছিলোঁ কেঁচু খুৱালোঁ তাৰপৰা ভাতে আৰু তুঁহগুৰি এনেকে মিক্স কৰিও খুৱালোঁ আমি তাৰপৰা সেইটো হাঁহ যোৱাৰ পিছত আৰু এটা আহিলে আপোনাৰ এইটো খাকী কেম্বেল বুলি এজাত হাঁহ এই হাঁহ হাঁহবিলাকো সেই হাঁহ হাঁহৰ প্ৰজাতিটো প্ৰায় কণীহে পাৰে তেখেতসকলে মানে হাঁহবিলাকে আপোনাৰ উমনি নলয় তাৰপিছত এবাৰ ইকুইপমেটৰ নে কি এনেকুৱা হিটাৰৰ হিট দিয়া মেচিনটোত আপোনাৰ কণী তাত এবাৰ আমি দিছিলোঁ কণী দিয়াৰ পিছত তাৰপিছত সেই মেচিনটোৰ পৰা কণী ফুটি মানে আপোনাৰ পোৱালি জগাইছিলোঁ দেই সেই পোৱালিখিনিও আমাৰ যথেষ্ট বাঢ়িছিলে বঢ়াৰ পিছত সেইখিনি হাঁহো যিহেতু বয়স হোৱাৰ পিছত আকৌ নতুনকে দি পিনি আমি হাঁহ বৰ্তমান সময়ত আমাৰ সদ্যহতে আছে তাৰপিছত ৰজা হাঁহ ৰজা হাঁহ আমাৰ প্ৰথমতে আমাৰ গাঁৱলীয়া ধৰণৰে আমি পোহোঁ ৰজা হাঁহ আমি তুঁহগুৰি দিওঁ তাৰ পৰা আপোনাৰ ভাত দিওঁ তাপা কেঁচু এনেকুৱা ধৰণৰবিলাক বস্তুৱেই দিওঁ আমি আমাৰ যিহেতু লোকেল হাঁহবিলাকক ধান দিওঁ পটান দিওঁ তাপা আমাৰ যিবিলাক আমাৰ এই ডেকেৰুৱা হাঁহ আমাৰ এনেকুৱা হাঁহবিলাক আমাৰ নৰ্মেল প্ৰজাতিৰ হাঁহবিলাক সেইবিলাক হাঁহৰ প্ৰজাতিবিলাকত আমি এনেকুৱা ধৰণৰে আমি ধান বেছি সংখ্যক আমাৰ ধান দিওঁ ধানৰ পিছত আপোনাৰ তুঁহগুৰি দিওঁ ভাতৰ লগত মিক্স কৰি তাৰপৰা কেঁচু উলিয়াওঁ কেঁচু দিওঁ এনেকে ধৰণে আমি প্ৰায় আমাৰ হাঁহবিলাকক দিওঁ হাঁহৰ প্ৰজাতিবিলাকক তাৰ পৰা আহি গ'ল ধৰক আমাৰ কুকুৰা কুকুৰা আগতে আমি আমাৰ ঘৰত আমাৰ যিটো আমাৰ লোকেল কুকুৰা যিটো আমাৰ আমাৰ দেশীয় কুকুৰাটো সেইটোৰ বিষয়ে আমি সেইটো কুকুৰাই পোহো আগৰ পৰাই তাৰ সেই কুকুৰাৰ কুকুৰাৰ আমি খাদ্য দিওঁ খাদ্যত আমাৰ এই ধান চাউল ধান চাউল তাপা আপোনাৰ তুঁহ ঘাঁহ এইবিলাকে আমাৰ ঘাঁহো মা তেওঁ মানে কুকুৰাবিলাকে খাইছিলে দেই ঘাঁহ তাপা যি পায় আৰু এফালৰ পৰা খায় তাৰপিছত কুকুৰা আকৌ আহি গ'ল আপোনাৰ আমি তাৰপিছত ব্ৰইলাৰ পুহিব ধৰিলোঁ ব্ৰইলাৰ পঢ়িলোঁ ব্ৰইলাৰত আপোনাৰ কোম্পানীৰ পৰা ব্ৰইলাৰ লৈ কোম্পানীয়ে ফাৰ্ম দিলে মেডিচিন দিলে হেৰি দানা দিলে তাৰপা কোম্পানীৰ পৰা ব্ৰইলাৰ পুহিলোঁ পোহাৰ পিছত কেবাটাও বেষ্ট পুহি আমাৰ যথেষ্ট মুনাফা হৈছিলে তাৰ পৰা ব্ৰইলাৰ কোম ব্ৰইলাৰ কোম্পানী বাদ দি এতিয়া আমি নিজে ঘৰুৱা হিচাপে আমি কম পৰিমাণে বৰ্তমান সময়ত আমি নিজে পুহো ব্যক্তিগতভাৱে সম্পূৰ্ণ তাৰপৰা সেই ব্ৰইলাৰ পোহাৰ ব্ৰইলাৰ পোহা লোকেল মুৰ্গী পোহা তাৰপিছত আজিকালি সোণালী কুকুৰা মাজতে আমি পুহিব ধৰোঁ মানে সোণালী কুকুৰা বিষয়ে আমি পোহা নাই মই বৰ্তমান সময়লৈকে সোণালী কুকুৰা কিন্তু সোণালী কুকুৰাৰ বিষয়ে গম পালোঁ সোণালী কুকুৰাটো আমাৰ আমাৰ দেশীয় কুকুৰাবোৰৰ দৰে হয় আমাৰ লোকেল মুৰ্গীবোৰ দৰে কিন্তু সোণালী কুকুৰাবিলাকৰ আপোনাৰ ঠেংবিলাক অলপ গ'ল্ডেন কালাৰৰ হয় তেখেত এই সোণালী কুকুৰাবিলাকো যিহেতু যিহেতু সোণালী কুকুৰাবিলাকো আপোনাৰ তুঁহগুৰি আমাৰ চাপৰ ধান আমি সেইবিলাকে আমি খুৱাই খুওৱা দেখিছোঁ কিন্তু মই যিহেতু পুহি পোৱা নাই খুওৱা দেখিছোঁ সোণালী কুকুৰাবিলাকক তাৰপিছত আমাৰ এই কয়লাৰ মুৰ্গীৰ বিষয়ে মই ক'বলৈ বিচাৰিছোঁ কয়লা মুৰ্গী আমাৰ মাজতে কয়লা মুৰ্গী আমি যিহেতু কিনি আনিছিলোঁ বজাৰৰ পৰা বজাৰৰ পৰা কয়লাৰ আনিলোঁ কয়লাৰ কয়লাৰ পুহিলোঁ কয়লাৰ পুহি পিনি কয়লাৰ আপোনাৰ কয়লা আৰু আপোনাৰ আমাৰ দেশীয় মুৰ্গীৰ মাজত বিশেষ এটা বৰ পাৰ্থক্য দেখা নাপালোঁ কয়লাৰ পুহিলোঁ কয়লাৰখিনি ধুনীয়াকে আপোনাৰ দানা খোৱালোঁ দানা আমি নৰ্মেল দানাই খুৱালোঁ চাউল খুৱালোঁ কয়লাৰকো চাউল খুৱাই দিলোঁ তাৰপৰা তুঁহ খুৱালোঁ চাপৰ খুৱালোঁ তাৰ পৰা এনেকুৱা ধৰণৰ বস্তুবিলাকেই আমি খুৱালোঁ কয়লাক তাৰপিছত কয়লাক খুওৱাৰ পিছত কয়লাৰ তাপা এতিয়া চিজনেবল ক'বলৈ গ'লে কয়লাৰটো আমি ব্যৱসায় হিচাপে আমি ধৰি পিনি কয়লাৰটো কৰিলোঁ কিন্তু বৰ্তমান সদ্যহতে আমি কয়লা মুৰ্গী প্ৰায় আমাৰ ওচৰত বৰ্তমান সময়ত নাই কয়লা মুৰ্গী আমি প্ৰায় বিক্ৰী শেষ কৰিলোঁ এতিয়া অকল আমাৰ ওচৰত এতিয়া আমাৰ যিটো ঘৰুৱা মুৰ্গীটো সেইটোহে আছে ঘৰুৱা মুৰ্গীটো এতিয়া প্ৰায় ভেকচিন দি থাকিবলগীয়া হৈছে ভেকচিন মানে কুকুৰাবিলাকৰ খুব বেমাৰ ধৰিছিলে মাজৰ সময়তে তেতিয়াই আমি ঔষধ কিনি আনিলোঁ ঔষধ কিনি আনি আমি বেজী আনিলোঁ বেজীয়ে আপোনাৰ চকুত ওঠত এনেকে বেজিবিলাকত দ্ৰপ দ্ৰপাল হিচাপে দিলোঁ বৰ্তমান কুকুৰাবিলাকে সেই ঔষধ পোৱাৰ পিছত কুকুৰাবিলাক প্ৰায় সুস্থ হৈ আছে আৰু সেই আমাৰ কুকুৰা ঘৰুৱা কুকুৰাবিলাকো আমি ঘৰুৱা দানাবিলাকেই দিওঁ আৰু ঘৰুৱা দানাবিলাক মানে যিহেতু এই চাউল ধান তুঁহ যি পালোঁ আৰু এফালৰ পৰা সেনেকে ধৰণে আমি দিওঁ ঘৰুৱা কুকুৰাবিলাকক ঘৰুৱা কুকুৰাৰ পৰা আমাৰ বিশেষ প্ৰফিট আমাৰ কণীৰ প্ৰফিট আহে কণী যিহেতু আমাৰ ঘৰুৱা ঘৰুৱা কুকুৰা এটা কণী এতিয়া প্ৰায় বাৰ টকা ঘৰুৱা কণী ঘৰত খাবলৈ হয় যিহেতু ভিটামিনৰ কাৰণে ভাল ঘৰুৱা মুৰ্গী এইবিলাক মুৰ্গীবিলাকৰ কণীবিলাক স্বাস্থ্যৰ বাবে খুব ভাল সেই সেই সেই ক্ষেত্ৰতে আমি প্ৰায় আমাৰ ঘৰত মানে আমাৰ লোকেল মুৰ্গীটো প্ৰায় থাকেই